মানুহৰ জীয়াই থকাৰ মেইন বস্তুটোৱেই হ'ল কেনেকৈ সুখী হৈ থাকিব পাৰি কেনেকৈ সুখ পোৱা যায় মই মোৰ তিনিজনী ছোৱালী তিনিজনী ছোৱালী যদি ভালকৈ পঢ়া শুনা কৰি ভাল মানুহ কৰিব পাৰোঁ তাত মই সুখ পাওঁ পোৱা যাওঁ তাৰ উপৰি ল'ৰা ছোৱালীকেইটাৰ যাতে নিৰোগী সু স্বাস্থ্যৱান হৈ থাকে কোনো বেমাৰ আজাৰে নাপায় ধুনীয়াকে পঢ়া শুনা কৰি ধুনীয়া ভাল মানুহ ডাঙৰ মানুহ কৰিব পাৰোঁ সেইটোৱেই পাৰিলে মই সুখ পাওঁ মোৰ সংসাৰৰ আমাৰ পৰিয়াল পাচঁটি তিনিটি ছোৱালী আৰু মোৰ হাজবেণ্ড তেওঁ সদায় ভালে থাকক ভালে থাকিলে সুখ পোৱা যায় তেওঁ কাম বন কৰি সু স্বাস্থ্যৱান হৈ নিৰোগী হৈ যাতে কাম বন কৰি থাকিব পাৰে থাকিলেই মোৰ জীৱনটো সুখী হৈ থাকিব পাৰোঁ আৰু মোৰ মা দেউতা মোৰ ককাইদেউ আছে তেওঁলোকো যাতে ভালে কুশলে থাকে তেনেকে সুখ পাওঁ ঘৰত মই এজনী ধৰ গৃহিনী ঘৰৰ কাম বন কৰি ভাত চাহ বনাই ঘৰৰ কামখিনি কৰিয়ে কৰাতে ব্যস্ত হৈ থাকোঁ তাৰোপৰিও মই কানি কাপোৰ বই ভাল পাওঁ বা ঘৰৰ মাটি আছে খেতি কৰি ভূই ৰুই সেইবিলাক কৰি ভালপাওঁ ল'ৰা ছোৱালী কেইটাক পুৱা গধূলি পঢ়া শুনা কৰি ধুনীয়াকে ৰাখিবলৈ ৰাখি থাকি ভাল পাওঁ বা ৰাখিবলৈ চেষ্টা কৰোঁ তেনেকেই আৰু ওচৰৰ মানুহৰ লগত হাঁহি ধেমালি কৰি মিলা প্ৰীতি হৈ থাকিবলৈ থাকিব পালেই সুখী অনুভৱ কৰোঁ ঘৰখনত গৰু আছে ছাগলী আছে সেইবিলাক প্ৰতিপালন কৰি ধুনীয়াকৈ যাতে ৰাখিব পাৰোঁ ঘৰখন চম্ভালি এইবিলাক কৰি সুখ অনুভৱ কৰোঁ আৰু মালিকে গাড়ী চলাই ড্ৰাইভিং কৰি আমাক দুই পইচা যোগাৰ কৰি আমাক পেটে ভাতে কিবাকে খুৱাই আছে সেইখিনি সেইখিনি যাতে সুকলমে কৰি থাকিব পাৰে তাৰে ওপৰত ভগৱানৰ ওপৰত প্ৰাৰ্থনা কৰিম সেয়ে এইখিনি কৰি থাকিলে সুখ অনুভৱ হয় সেয়াই আৰু এইখিনি সুকলমে থাকিলে সুখী অনুভৱ সুখী হৈ থাকিব পাৰোঁ